হয় মই অৰ্ডাৰ দিছিলোঁ আৰু অৰ্ডাৰটো আহি পোৱাত অকণমান দেৰি হ'ল আৰু অৰ্ডাৰ পোৱাটো আহোঁতে অকণমান দেৰি হৈ গ'ল মানে মই এফালে মানে যাবলৈ ওলাইছিলোঁ আৰু ঘৰত হঠাৎ গেছটো শেষ হৈ গ'ল আৰু মানে অৰ্ডাৰটো এক ঘণ্টামান দেখালে প্ৰায় আৰু এক ঘণ্টামান দেখুওৱাৰ লগে লগে মই ভাবিলোঁ সোনকালে খাই বৈ যাব পাৰিম মই সেইকাৰণে অৰ্ডাৰটো দি দিলোঁ অৰ্ডাৰটো দি দিয়াৰ পিছত ৰখি ৰখি ৰখি বহুত দেৰি ৰখিলোঁ তাৰপিছত ঘপককৈ মোৰ ফোন কল এটা আহিলে যে আজি এতিয়া এই গাড়ী লাষ্ট গাড়ী যাবই লাগিব তাৰপিছত মই কি কৰিলোঁ মানে অৰ্ডাৰটো মই এতিয়া কেনচেল নকৰিলেও নহয় এতিয়া মই এতিয়া খাবলৈও ভোক লাগিছে এতিয়া মই কি কৰিম কি নকৰিমকৈ মই ঘপককৈ যাবলগীয়া হ'ল ঘপককৈ অৰ্ডাৰটো মই ৰিচিভ কৰিবই নোৱাৰিলোঁ আৰু সেইটো কাৰণে কেনচেল হৈ গ'ল অৰ্ডাৰটো আৰু বহুত বেয়া লাগিছে কেলৈ অৰ্ডাৰটো কৰি মই ৰিচিভ কৰিবলৈ নাপালোঁ সেইকাৰণে কেনচেল কেনচেল কৰিবলগীয়া হ'ল আৰু সেইটো কাৰণে মই বহুত বহুত ৰখি আছিলোঁ তাৰ কাৰণে আৰু ঘপককৈ মানে তেনেকুৱা এটা মিটিং হৈ গ'ল মানে এতিয়া মানে মাতিব একদম ইমাৰ্জেঞ্চি হৈ গ'ল মানে মই যাবই লাগিব আৰু এতিয়া উপায় নাই নহয় এতিয়া মইতো যাবতো লাগিবই এতিয়া আৰু তাত মই অৰ্ডাৰটো মই লৈয়ে যাম ভাবিছিলোঁ কিন্তু লৈ যোৱাৰ ওপৰতে মানে গাড়ীখন ৰখি নাথাকেই মোৰ কাৰণে গাড়ীখন যায়গৈ মানে এতিয়া মই ভাবিলোঁ নগ'লে মই মানে এক ৰাতিৰ কাৰণে ফচি যাম ন আৰু অৰ্ডাৰটো মোৰ অৰ্ডাৰটো মই নল'লে মই যদি এক ৰাতিৰ কাৰণে ফচি যাম মোৰ থাকিবলৈ ঠায়ো নাই গতিকে মই উপায় নাপায় লাষ্টত কেনচেল কৰিবলগীয়া হ'ল কেনচেল কৰি দিলোঁ অৰ্ডাৰটো আৰু এতিয়া কৰিবলৈও বেয়া লাগিছে কেনচেল কৰিবলৈও বেয়া লাগিছে ভোকো লাগি আছে এতিয়া মোৰ হাততটো একো অপচনে নাই এতিয়া ঘৰত গেছ শেষ হৈ গ'ল নহ'লে ঘৰতে খাব পাৰিলোঁ হয় কিন্তু এতিয়া অৰ্ডাৰটো দি দিলে যে সহজ হয় কামটো মানে বনোৱা হৈ যায় হেৰি সোনকালে হৈ যায় ভাবিলোঁ এতিয়া ৰাতিখন গেছনো ক'ত পাম সেইকাৰণে মই অৰ্ডাৰ কৰি দিছিলোঁ এতিয়া এনেকুৱা যে এটা ছিটুৱেশ্যন আহিব বুলি মই ভবাই নাছিলোঁ নহয় এতিয়া ঘপককৈ এতিয়া এনেকুৱা পৰিস্থিতি পাই গ'লো মই ভালকৈ বহি খাম অৰ্ডাৰটো সেইকাৰণে দিছিলোঁ এতিয়া ঘপককৈ মাতি দিলে এইফালে এতিয়া যাবলগীয়া হৈ গ'ল এতিয়া ঘৰতো মানুহ নাই কোনো মই অকলে আছিলোঁ আৰু এতিয়া অৰ্ডাৰটো সেইকাৰণে ল'ব নোৱাৰিলোঁ আৰু সেইকাৰণে কেনচেল কৰিবলগীয়া হৈ গৈছে সেইকাৰণে বহুত দুখ লাগিছে যে অৰ্ডাৰটো মই কৰি কিনে মই কেনচেল কৰিবলগীয়া হৈ গ'ল আৰু আচলতে মই ৰিচিভেই কৰিব নোৱাৰিলোঁ ঘপককৈ গুচি যাবলগীয়া হ'ল আৰু মাতি দিলে মই তাত ফচি গ'লো ওলাই আহিব পৰা নাই তাৰপিছত মই আৰু লাষ্টত আৰু ক'লে যে লগৰবিলাকে ক'লে যে তই বাদ দে অৰ্ডাৰটো আৰু যিকোনো ইয়াতে খাই যা বুলি ক'লে সিহঁতে ভাত বনায়ে আছিলে আৰু তই ইয়াতে খাই যা বুলি ক'লে সেইটো কাৰণে মই অৰ্ডাৰটো কেনচেল হৈ গ'ল আৰু যাব নোৱাৰিলোঁগৈ আৰু অৰ্ডাৰটো ওভতাই লৈ গ'ল তাৰ কাৰণে মই বহুত বেয়া লাগিছে কাৰণ অনলাইন অৰ্ডাৰ দি মই মোৰ কাৰণে অৰ্ডাৰ কৰিছিলে কিমান এটা টাইম লৈ বস্তুখিনি পেকিং কৰি পঠিয়াইছিলে আৰু মই ৰিচিভ কৰিব নোৱাৰিলোঁ তাৰ কাৰণে মোৰ বহুত বেয়া লাগিছে আৰু এনেকুৱা হৈ যায় বুলি মই ভবা নাছিলোঁ এইটোৱে হ'লগৈ আৰু মোৰ মোক ক্ষেত্ৰত ফচি গ'লো সেইফালে গৈ অৰ্ডাৰটো কেনচেল হৈ থাকিলেগৈ